হয় হয় অঁ কওকচোন অঁ অঁ অঁ মোৰ তালৈ আহিছিল বাৰু মোৰ এই বৌ বজাৰৰ দোকান দুখনৰ ওচৰতে অকণমান গ'লেই দেখিবই আৰু গছজোপাৰ তলত মই দহটাৰ পৰা এটালৈকে বহোঁ আবেলি মই তেনেকৈ নবহোঁ মোৰ বেলেগ হেৰি আছে মই তাত যাওঁ অঁ ৰেগুলাৰ ৰেগুলাৰ ৰেগুলাৰ আহিব অঁ অঁ ঠিক আছে ঠিক আছে আহিব আপুনি এপাক